মাছ মাৰিবলৈ যোৱা তেনেকুৱা বিশেষ ভ্ৰমণ বা অভিজ্ঞতা মোৰ নাই অকল পুখুৰীত নিজৰ পুখুৰীত বৰশী বাই মাছ ধৰাটোৰ বাহিৰে তেনেকুৱা বিশেষ একো মোৰ জীৱনৰ লগত ঘটা নাই কোনো ঘটনা